খেলৰ অৰিহণা মানৱ জীৱনত কৈ শেষ কৰিব নোৱাৰি খেল খেলে অকল খেলুৱৈজনৰ শৈলীয়ে বৃদ্ধি নকৰে খেলে সামগ্ৰিকভাৱে মানুহজনৰ সকলো দিশৰ পৰা এক এক প্ৰকাৰৰ তেওঁক উন্নতি উন্নতি যোগোৱাত বহুখিনি সহায় কৰে যিমানে খেল খেলি খেলা যাব তে খেলে প্ৰথমতে প্ৰথম প্ৰথম সুবিধা ক'ব গ'লে খেলৰ পৰা আমি পাওঁ সেইটো হ'ল নিজৰ স্বাস্থ্য খেল এক প্ৰকাৰৰ আমি যিমানে আউটডৰ খেল খেলোঁ সেই সেই খেলবোৰে আমাৰ এই খেলবোৰক একেবাৰে এক একেলগে খেলৰ লগতে আমি সেইবোৰক এটা শাৰীৰিক ব্যায়াম বা এটা শাৰীৰিক জীৱনশৈলী হিচাপে ক'ব পাৰোঁ কাৰণ শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগ খেলখনত যেতিয়া জড়িত হৈ যায় তেতিয়া আমাৰ দৈহিক গঠনত দৈহিক গঠন টনকিয়াল কৰাত আমাক বহুখিনি সহায় কৰে যেতিয়া আমি খেল খেল আমি খেলৰ পৰা আমি শাৰীৰিকভাৱে আমি শৰীৰ চৰ্চাত বিশেষভাৱে সহায় হয় তেতিয়া আমি আমাৰ নিজৰ স্বাস্থ্য খেলৰ দ্বাৰা উন্নতি হয় আমাৰ বহুতো ৰোগ বহুতো ৰোগ বুলি ক'লে ইয়াতে অকল শাৰীৰিক ৰোগৰ কথাই কোৱা নাযায় মানসিক ৰোগো বুজাব পাৰি খে খেলে আমাৰ শৰীৰটো আমাৰ মাংসপেশীবিলাক আমাৰ টনকিয়াল কৰে আমাৰ তেজ চলাচল ভাল ভালকৈ কৰিব পাৰে আমাৰ শৰীৰৰ যিবিলাক হৰম'নেল ক্ৰিয়া সেইবিলাক সুচাৰুৰূপে সঞ্চালন কৰিব পাৰে আমাৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগ নিজৰ নিজৰ ঠাইত আমাৰ সুচাৰুৰূপে চলাব পাৰে লগতে এইখিনি হ'ল আমাৰ দৈহিক লাভালাভ আৰু আমি যদি আমি মানসিক লাভালাভৰ কথা কওঁ আমি খেলৰ খেলৰ পৰা আমি বহুত মানসিকভাৱে শক্তিশালী হ'ব পাৰোঁ খেলৰ প্ৰত্যেকটো মুহূৰ্তৰ পৰা আমি কিবা নহয় কিবা আমাৰ মানসিক জীৱনত প্ৰভাৱ পেলাব পাৰে আমাক মানসিকভাৱে বহুখিনি শক্তিশালী বহুখিনি স্বাৱলম্বী কৰি তুলিব পাৰে খেলে এজন মানুহক এজন মানুহৰ মনৰ ভয় মনৰ শংকা মনৰ যিটো ইনট্ৰভাৰ্টনে যিটো স্বভাৱ থাকে সেইবিলাক দূৰ কৰাব পাৰে আৰু মানুহৰ লগত মিলিব মানুহৰ লগত কথা পাতিব মানুহৰ লগত এটা সমন্বয় সৃষ্টি কৰিব মানুহৰ লগত এটা ভাতৃত্ববাদৰ বোধৰ বান্ধোনেৰে বান্ধিব বন্ধাত বহুখিনি সহায় কৰে খেলে এ এগৰাকী এগৰাকী অগ্ৰণী অগ্ৰণী লিডাৰ হোৱাটো বহুখিনি সহায় কৰে অগ্ৰণী অধিনায়ক খেলে বনাব পাৰে খেল আমি যিমান খেলিম আমি নিজৰ নিজে নিজক কা কালিতকৈ আজি উন্নত কৰাব পাৰিম খেলে আমাক সামগ্ৰীকভাৱে আমাৰ যিটো লিডাৰশ্বীপ আমাৰ গুণাগুণ সেইটো বৃদ্ধি কৰিব পাৰে আমি আমি কিছুমান জীৱনৰ খেলৰ খেল খেলি খেলি বা খেল যদি যদি আমি প্ৰবে পেচা হিচাপে লওঁ পেচা হিচাপে যদি খেল খেলিব লওঁ আমি খেলৰ দ্বাৰা আমি জীৱিকা জীৱিকা জীৱিকাৰ ফালৰ পৰা আমি উন্নতি লাভ কৰিব পাৰোঁ আমাৰ আৰ্থিকভাৱে টনকিয়াল কৰে কৰিব পাৰে আৰ্থিকভাৱে টনকিয়াল কৰাৰ লগতে আমাক খেলে আমাৰ ব্যক্তিগতৰ জীৱনত আগুৱাই যাবলৈ মানুহৰ লগত চল চলি যাবলৈ মানুহৰ লগত কথা বাৰ্তা ক'বলৈ মানুহৰ লগত খোজত খোজ মিলাই আগুৱাই যাবলৈ এজন সমাজত সুউচ্চ উচিত প্ৰতিষ্ঠিত ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ বহুখিনি সহায় কৰে খেলে আমাৰ এক প্ৰকাৰৰ আমাৰ মনৰ যিটো মানদণ্ড মনৰ যিটো সুখ সেইটো ঘূৰাই আনিব পাৰে খেলে আমাৰ যিবিলাক খেলুৱৈ খেলে এক পেছা হিচাপে খেলে সেইবিলাকে আমাৰ যিটো মানসিক গুণাগুণ তেওঁলোকে খেল খেলি যিটো স্পৃহা যিটো তৃপ্তি লাভ কৰে যিটো মানসিকভাৱে তেওঁলোকে যিটো মানসিকভাৱে তেওঁলোকে সুখ অনুভৱ কৰে যিটো মনৰ পৰা তেওঁলোকে এইটোত জড়িত হৈ পৰে তেওঁ তেওঁলোকৰ সেইটোৰ দ্বাৰা তেওঁলোকৰ স্বাস্থ্যৰ লগতে তেওঁৰ মনৰ বহুখিনি উন্নতি হয় আৰু জীৱনৰ যিকোনো পৰিস্থিতিৰ সন্মুখীন কৰিবলৈ তেওঁলোকৰ সাহস তেওঁলোকৰ মনোবল বৃদ্ধি পায় ত' খেল খেলে অকল খেলুৱৈজনৰ বা খেল খেলা জনৰ অকল যিটো শৈলী সেইটোৱে উন্নত নকৰে খেলে খেল এক প্ৰকাৰৰ ক'ব গ'লে চাৰিওফালে সৰ্ব সৰ্বব্যাপি প্ৰভাৱ পেলাব পাৰে এজন ব্যক্তিৰ জীৱনত খেল সেইকাৰণে আমি জীৱনৰ এক অপৰিহাৰ্য অংগ হিচাপে ব্যৱহাৰ কৰিব লাগে আমি জীৱনৰ যিকোনো ধৰণৰ খেল যেনে এইটো কাবাডীও খেলিব পাৰোঁ আমি হকী খেলিব পাৰোঁ ক্ৰিকেট খেলিব পাৰোঁ বেডমিণ্টন খেলিব পাৰোঁ কেৰম খেলিব পাৰোঁ বা দৈহিক চৰ্চাৰ যিবিলাক খেল থাকে সেইবিলাকৰ দ্বাৰা আমাৰ দৈ দেহাৰ দেহাৰ উন্নতি দৈহিক গঠন উন্নতিও কৰিব পাৰোঁ ত' খেল খেলত কোনো এনেকুৱা ভাগ নাই যে মানে অকল এইটো খেলিলেই খেল হ'ব বাকী খেলিলে খেল নহ'ব খেলৰ তেনেকুৱা কোনো খেলক তেনেকুৱা কোনো সৰু সূক্ষ্ম ভাগত বিভক্ত কৰিব নালাগে খেল আমি খেল হিচাপে খেলিব লাগে আমি যিকোনোৱেই খেল নেখেলোঁ কিয় আমি স সকলোতে আমি উপকৃত হ'ব পাৰিম সকলোৰ পৰা আমি কিবা নহয় কিবা আমাৰ জীৱনত কামত অহা হিচাপত পাব পাৰিম সেইকাৰণে আমি খেল এক প্ৰকাৰৰ আমাৰ নিতৌ নৈ নৈমিত্তিক কাৰ্য্য় হিচাপে মানি লৈ খেল আমি খেলিব লাগে খেল খেলাটো সেইকাৰণে বহুত জম খেলৰ খেলৰ লাভালাভ কৈ আমি শেষ কৰিব নোৱাৰিম খেলে ইমানখিনি আমাক মানসিক দৈহিক আমাৰ যি বা আৰ্থিক সকলোফালৰ পৰা আমাক খেলে উন্নতি উন্নত কৰাব পাৰে সেইকাৰণে আমি খেল আমি বহুত ভালকৈ আমি বহুত স্পৃহা লৈ বহুত উদ্যম লৈ বহুত মনোবল লৈ বহুত উচ্চাকাংক্ষা লৈ আমি খেল খেলিব লাগে